হেল্ল' বৰহোলা এইটো ধনশিৰি ৰেষ্টুৰেণ্টত লাগিছেনে মই এই ঠাইখনত অলপ নতুন হয় তো মই আপোনালোকৰ তাতেই অৰ্ডাৰ এটা দিব বিচাৰিছোঁ আপোনালোকৰ ৰেষ্টুৰেণ্টত জনপ্ৰিয় খাব্যবিধ কি বাৰু অঁ হয় নেকি অঁ তেন্তে ময়ো দুটা বাটাৰ চিকেন আৰু নান দুটা অৰ্ডাৰ দিছোঁ দেই অঁ পাচবেলা তিনিটামান বজাত অৰ্ডাৰটো দিলেহিও হ'ব বাৰু লোকেশ্যনটো হোৱাটচাপত দি দিম বাৰু মই ঠিক আছে হ'ব দিয়ক তেন্তে